আছে শিক্ষাৰ্থীয়ে লাভ কৰা স্কলাৰশ্বিপ আছে ইশান উদয় আপুনি ধৰিব পাৰে বা যিসমূহে এইটটি পাৰ্চেণ্টৰ ওপৰ পায় বা আশী শতাংশতকৈ বেছি পায় ঠিক তেনেদৰে বেলেগ বেলেগ আৰু আছে অ' বি চি বা তেনেকুৱা বেলেগ কাষ্টৰ কাৰণে আছে বেলেগ বেলেগ স্কলাৰশ্বিপ বা যিসমূহ দুখীয়া বা ই ডব্লিউ এছ শ্ৰেণীৰ লোক আছে সাধাৰণ কেটেগ'ৰী বা সাধাৰণ শ্ৰেণীৰ চ' গতিকে সেইসমূহে পায় স্কলাৰশ্বিপ আৰু লগতে যদি মেট্ৰিক পৰীক্ষাত বা হাই চেকেণ্ডৰী পৰীক্ষাত যদি ভাল নম্বৰ পায় তেতিয়াও স্কলাৰশ্বিপ পায় দুখীয়া যদি হয় তেতিয়া তেওঁলোকৰ কাৰণেও বেলেগ ধৰণে স্কলাৰশ্বিপ থাকে আৰু অনুষ্ঠানসমূহ লৈও বেলেগ বেলেগ ধৰক বেলেগ বেলেগ শিক্ষানুষ্ঠানসমূহত স্কলাৰশ্বিপ দিয়ে বা কিছুমান চৰকাৰী থাকে বা কিছুমান বেচৰকাৰীও থাকে বেলেগ বেলেগ ধৰণৰ স্কলাৰশ্বিপ আছে আঁচনিও আছে চৰকাৰে বিভিন্ন আঁচনি লৈছে আৰু আজিকালি আমি যদি চাব যাওঁ আগতে দিছিলে কম্পিউটাৰ দিছিলে যিসমূহে হাই স্কুল পৰীক্ষাত ছিক্সটি পাৰ্চেণ্ট বা ষাঠি শতাংশতকৈ বেছি পাইছিলে আজিকালি কি দিয়ে চাইকেল দিয়া আৰু তাৰ পিছত কি কৰে স্কুটী দিব লৈছে তাৰ পৰা ষাঠি শতাংশতকৈ বেছি দিলে চৰকাৰে ল'ৰাই যদি ছোৱালীয়ে যদি ষাঠিতকৈ বেছি পায় স্কুটী পায় বা ল'ৰাই ছেভেণ্টি ফাইভ বা ওপৰতকৈ বেছি পালে তেওঁলোকেও স্কুটী বা বাইক পায় গতিকে বহুখিনি আঁচনি আছে নথকা নহয়